মই ৰন্ধাত কিমান সময় অতিবাহিত কৰিব বিচাৰোটো মানে আনৰ সাধাৰণতে যিমান সময় লাগে মোৰো সিমান সময়ে লাগে ৰেচিপিটোৰ জতিলতাৰ বিষয়ে ৰেচিপিটো গাহৰি মাংস আৰু খাছী মাংসতেই বেছি সময় লাগে বুলি মই ভাবো গাহৰি মাংসটো বিশেষকৈ আনি ধুই ধুই চফাকৈ ভাল ধুই লৈ বইল কৰিব লাগিব বইল কৰি কুকাৰত দি এটা বা দুটা হুইছেল মৰা পিছত নমাই আকৌ পানীখিনি ভালকৈ টুকি

পিয়াজ দি তেল দি তাৰপৰা পিয়াজখিনি ভাজি লৈ তাৰপৰা মাংসখিনি দি আদা নহৰু আন্দাজমতে জলকীয়া গুড়ি হালধি গোটেইখিনি দি ভাজি ভাজি লৰাই থাকিব লাগিব লৰাওঁতে তাৰপৰা যেতিয়া তাৰপৰা এটা তেল ওলাবলৈ আৰম্ভ কৰিব ঢাকি দি আলু দিলেও নিদিলেও ভালেই লাগে আলুখিনি দিয়া দিলে মানে দি পেলাই ঢাকি থৈ দিব লাগিব তাৰপিছত লৰা মাজে মাজে লৰাই থাকি আৰু নহ'লেবা তাত লাইশাক চিজন অনুসৰি লাইশাক দি দিলেও খাবলৈ ভালেই লাগে তেনেকেই খাছী মাংসখিনিও হ' খাছী মাংস হ'লেও খাছী মাংসখিনি আনি ধুই পখালি ভালকৈ মছলা গোটা মছলা ব্যৱহাৰ কৰিলে ভাল লাগে যেনেকৈ ধৰক জিৰা ধনীয়া ঘৰত আনি ধুই খুন্দি সেইখিনি ভাজি পিয়াজখিনি ভাজি লৈ তাৰপিছত মাংসখিনি দি তাত নিমখ হালধি আন্দাজ মতে দি এই গোটা মছলা খুন্দি থোৱা গোটা মছলাখিনি দি ভাজি লৰাই থাকিব লাগিব তাৰপিছত লগতে আলু দি দিব লাগিব আলু দি এনেকৈ লৰাই মেলি থাকোতে থাকোতে যেতিয়া তাৰপৰা তেল অকণমান ওলাবলৈ আৰম্ভ কৰিব তাৰপৰা আপুনি কুকাৰত দি দুই তিনিটা হুইচেল মৰাই দিলে খাছী মাংসখিনি হয়গৈ তেনেকৈ গাহৰি মাংস আনিলেও কেতিয়াবা গাহৰি মাংসখিনি ভালকৈ ধুই লৈ তাত আদা নহৰু কেঁচা জলকীয়া নিমখ গোটেইখিনি ভালকৈ সানি লৈ বাঁহৰ চুঙা এটাত যদি আপুনি ভৰাই তাৰ মুখত এটা সোপা দি জুইত পুৰি তেনেকৈ খালে মানেও খাই ভালেই লাগে কলদিলে পাৰ মাংটো বনাইয়ো খাই ভাল লাগে কলদিলে পাৰ মাংসই আমাৰ অসমীয়া মানুহে বেছিভাগ কলদিলটো লগত পাৰ মাংসকণ দিলে খাই ভাল পায় পাৰ মাংসখিনি পাৰটো আনি ভালকৈ ধুই পখালি লৈ সৰু সৰুকৈ কুটি কলদিলটো আনি কলদিলটো মিহিকৈ কুটি লৈ তাৰপিছত কেৰাহীত আন্দাজমতে তেল দি তাৰপৰা অলপ অলপ গোটা জিৰা দি তাৰপিছত মিহি মিহিকৈ কাটি লোৱা এটা পিয়াজ দিব লাগে পিয়াজখিনি দি কলদিনখিনি ভাজিব লাগে অকণমান তাতে নিমখ হালধি জলকীয়া গুড়ি জালুক অকণমান এনেকৈ দি ভাজি লৈ তাৰপিছত মিহিকৈ কাটি থোৱা কলদিল পাৰ মাংসখিনি যদি তাতে দি লৰা মাংসখিনি কলদিলতে দি দিব লাগে কলদিলতে দি ভালকৈ ভাজি লৈ ভাজোতে ভাজোতে শুকানকৈ কিছুমানে শুকানকৈ খায়ো ভাল পায় কিছুমানে আকৌ জুলীয়াকৈ খায়ো ভাল পায় জুলীয়াকৈ খাবলৈ যদি বিচাৰে তেতিয়া তাত অকণমান পানী দি ঢাকনিখন মাৰি দিব লাগে নহ'লেবা শুকানকৈ যদি খাবলৈ হয় গেছটো কমাই লৈ বা জুইত যদি বনোৱা হয় জুইটো কমাই লৈ ঢাকি লাহে লাহে লৰাই থাকিব লাগে তেনেকৈ মই যি ধৰণে বনাবলৈ চেষ্টা কৰো তেনেকৈ মই এনেকেই বনাবলৈ চেষ্টা কৰোঁ বাকী বেলেগে বেলেগ ধৰণে